আমাৰ ঘৰত কুকুৰা আছে কুকুৰা আকৌ সময়মতে বেলেগ বেলেগ ধৰণৰ বেমাৰ হয় কেতিয়াবা জুপিকি থাকে কেতিয়াবা আকৌ আপোনাৰ ৰঙা হাগে কেতিয়াবা বগা হাগে কেতিয়াবা পতলা একেবাৰে ফেন ফেন হাগে কিন্তু সেইটো হিচাপে ঘৰুৱা ট্ৰিটমেণ্ট আমি কেতিয়াবা কৰোঁ কেতিয়াবা আকাশীলতা পিচি খুৱাওঁ নহ'লে আমাৰ ওচৰতে চুলি ফুলাই বুলি কয় চুলি মদ বুলি কয় এই সেই তাকে এই দহ বিছ টকাৰ আনি মুৰ্গীকেইটাক মাজে সময়ে দিওঁ খাবলৈ নহ'লে আপোনাৰ কেতিয়াবা শুকান শীদল মাছ বুলি কয় সেই শীদল মাছ আনি হ'লেও খুৱাওঁ সেইবিলাক খাই কেতিয়াবা কিছুমান মুৰ্গীয়ে ভাল ফল দিয়ে আৰু কিছুমান ভাল নহয় ভাল যেতিয়া নহয় তেতিয়া ভেটাৰিনেৰীত গৈ ডক্টৰ এজনক লগ ধৰা হয় তেতিয়া ডক্টৰ এজনে টেবলেট এটা দিয়ে শকতকে দীঘলকৈ টেবলেটটো বগা সেইটো দিয়াৰ পিছত ডক্টৰটোৱে কয় মুৰ্গী কিমান আছে সোধে মুৰ্গীৰ অনুপাতে দৰৱটো খাবলৈ দিয়ে আৰু চিভিলত মুৰ্গীকেইটা নিলে কি হয় সিহঁতি যিটো ইনজেকশ্যন দিম বুলি কয় চিভিলৰ পৰা সেই ইনজেকশ্যন নিদি সিহঁতি পানী মাৰি পঠাই দি নহ'লে কেতিয়াবা চিঞ ফাৰ্মাচীৰ পৰা ধৰক ইনজেকশ্যনটো কিনি লওঁ কিনি লৈ ইনজেকশ্যনটোৰ দাম এটা দাম ষাঠি টকা লয় আৰু এটা দাম দহ টকা লয় সেই দুটা মিক্স কৰি আপোনাৰ চিভিলত দিয়াই মেলি আনো তেতিয়া কিছু দিনলৈকে ভাল থাকে আকৌ আপোনাৰ গৰম ঠাণ্ডা মিক্স হৈ গ'লে আকৌ ইহঁতক বেমাৰকেইটা আহি যায় আহি যোৱা মাত্ৰই আকৌ ডক্টৰ ওচৰত গ'লে কয় ইহঁতক তিনি মাহৰ মূৰে মূৰে ভেকচিন দিব লাগে তেনেকা কৰি মাজে মাজে এতিয়া ভেকচিনবিলাক দিয়া হৈছে বৰ্তমান মুৰ্গীকেইটা ঠিকেই আছে বাৰু যাতে সেই ভেকচিন লৈ যাতে কুকুৰাখিনি ভালেই থাকক সেয়ে কামনা কৰোঁ

হাঁহ বেমাৰটো বৰ্তমান কেতিয়াহে গম পোৱা নাযায় কেতিয়াবা এনেকুৱা হয় হাঁহকেইটা সুন্দৰ হিচাপে খাই থাকে ধুনীয়াকৈ ঘূৰি থাকে বেমাৰ বুলিবলৈ ধৰিব নোৱাৰে কিন্তু হঠাৎ এহেঁতি ভৰিকেইটা ওপৰলৈ দি মৰে কি কাৰণে মৰে সেইটো গম নাপাওঁ ডক্টৰ ওচৰলৈ গ'লেও ডক্টৰে কি কয় সেই আপোনাৰ পাউদাৰ দিয়ে সেই পাউদাৰটো গুৰি আপোনাৰ গৰম ভাতৰ লগত মিহলাই তাহাঁতক খোৱাবলৈ দিয়ে খোৱাৰ পিছতো কিন্তু আজিলৈকে হাঁহৰ ক্ষেত্ৰত ভাল ফল পোৱা যো নাই পোৱা আৰু তেনেকুৱা ক্ষেত্ৰত ইঞ্জেকশ্যন দিয়াৰ কথাও ডক্টৰবিলাকে কোৱা নাই আপোনাৰ অ' আৰ এছ লিকুইড এটা দিয়ে সেই লিকুইডটো হ এক লিটাৰ পানীত দিনটোত খুৱাবলৈ দিয়ে সেয়া খুৱাওঁ কিন্তু আপোনাৰ মৰা বস্তু মৰেই কাৰণ আচলতে বেমাৰটো কি কি ধৰণৰ লক্ষণ ওলায় সেই বস্তুটোহে আমি বুজি পোৱা নাই কাৰণ কেলে ডক্তৰ ওচৰত সুধিলেও ডক্টৰজনে ভালকৈ বুজাই নকয় যে হাঁহজনীৰ এইটো হৈছে এই অ' আৰ এছ টো লৈ যোৱা আৰু এই বগা টেবলেটটো লৈ যোৱা এই টেবলেটটো খুৱাই দিবা খুৱাই খোৱাই দিয়াৰ পিছত গৰম ভাতৰ লগত খুৱাবলৈ দিয়ে আৰু অ' আৰ এছ যিটো পাউডাৰ দিয়ে সেইটো এক লিটাৰ পানী গোটেই দিনটো খুৱাবলৈকে দিয়ে তেনেকা সপ্তাহটো খোৱাৰ পিছতো হাঁহকেইটা মানে কি হয় লাহে লাহে খোৱা বোৱাটো কমি যায় দুৰ্বল হৈ যায় দুৰ্বল হৈ যোৱাৰ পিছত লাহে লাহে আপোনাৰ এজনীকে বা দুজনীকে আপোনাৰ মৰিবলৈ আৰম্ভ কৰে কাৰণ মৰা লক্ষণটো হৈছে তাহাঁতৰ এনেকৈ ধৰণৰ ঠেংকেইটা ওপৰলৈ দিয়ে কিছুমান মৰে কিছুমান গঁৰালৰ ভিতৰতে ধৰ ফৰাই ধৰ ফৰাই মৰে আচলতে বস্তুটোৰ কি বেমাৰ সেই বস্তুটো যদি আমি অলপ জানিব পাৰিলোহেঁতেন তেতিয়া হাঁহখিনিক কমচে কম আমি অলপ ব বচোৱাত সহায় কৰিব পাৰিলোহেঁতেন কাৰণ কেলে এতিয়া সেই বস্তুটোৰ বেমাৰটোৰ লক্ষণৰ বিষয়ে আমি একোৱে গম নাপাওঁ কাৰণ এতিয়া মোৰ ভালেমান হাঁহ মা মৰিলে কাৰণ এতিয়া দুই তিনিজনীমান আছে সিহঁতক মেডিচিন কৰি খোৱাই আছোঁ কিন্তু কিমান সুফল পাওঁ সেয়েহে ক'ব নোৱাৰোঁ যাতে চাওঁ ডক্টৰক যি মেডিচিন দিয়ে সেইবিলাক কৰি থাকোঁ ঘৰুৱা ট্ৰিটমেণ্টবিলাক কৰি থাকোঁ সেয়ে কিবা উপকাৰ পালে পাম আৰু নহ'লে আৰু তেনেকাই থাকিব লাগিব এই কৈ মই সামৰিছোঁ